ঘৰৰ কাম কাজবোৰ পৰ্যাপ্ত পৰিমাণে শাৰীৰিক ব্যায়াম হয় বুলি মই ভাবোঁ ৰাতিপুৱা মই সোনকালে উঠোঁ প্ৰায় চাৰিটামান বজাতে উঠি তিনি চাৰি কিলোমিটাৰমান খোজককাঢ়ো খোজকাঢ়ি আহি চাহ জলপান খাই ঘৰৰ যাৱতীয় কাম বনবিলাক কৰিবলৈ লাগো যেনে গৰু আপডাল কৰা গোবৰ জাবৰ পেলোৱা দানা বনোৱা তাৰপিছতে এইবোৰ বাহিৰৰ জাবৰ জোঁথৰ চাফা কৰা ফিচাৰীয়ে এটা আছে সেই ফিচাৰীটো মাছক দানা দিওঁগৈ দি মেলি আহি দি মেলি আহি আকৌ কিছুমান কাম থাকে সেই কামবিলাক কৰোঁহি কৰি ঠিক এঘাৰটামান বজাত আজৰি হওঁ আৰু হোৱাৰ পিছতে আৰু বাৰটামান বজাত গা পা ধুই ভাত পানী খাই অলপ আৰাম কৰোঁ আৰাম কৰি আকৌ গৰুক দানা চানা খোৱাই মেলি আজৰি হওঁ